মই টু থাওজেণ্ড ছিক্সৰ পৰা মই আৰ্টত আছিলোঁ জড়িত আৰু আৰ্টত থকা টাইমত মই সেইটো টাইমত এনেকে আৰ্ট মানে ক'ব গ'লে মই দুহেজাৰ দুহেজাৰ চনৰ পৰা আৰ্টৰ লগত জড়িত আছিলোঁ সেনেকেই ঠিক তেনেদৰে মোৰ দুহেজাৰ ছয় চনত কমপ্লিট হৈছিল আৰু কমপ্লিট হোৱাৰ ভিতৰৰ টাইমখিনিতেই মই বহুত ধৰণৰ জাগাত মই এনেকে চিত্ৰাংকন প্ৰতিযোগিতা দিছিলোঁ আৰু সেই চিত্ৰাংকণ প্ৰতিযোগিতাত মই বহুত ধৰণৰ পুৰস্কাৰো লাভ কৰিছিলোঁ আৰু ঠিক তেনেদৰে এবাৰ মই গাঁৱত গৈছিলোঁ আৰু গাঁৱত যোৱা টাইমত সেইটো টাইমত মানে মানুহে মোক কয় যে জান আহিছে ত' জানে যেনেকে নহওক এই কোনবা এজন মানুহ যদি সন্মুখত ঠিয় হৈ দিয়ে তাক ছবি আঁকি দিব পাৰে সি সেনেকে বুলি মোক চবে উৎসাহিত কৰাই আৰু সেইটো টাইমতে এটা চিত্ৰাঙ্কন প্ৰতিযোগিতা হৈছিল আৰু সেই চিত্ৰাঙ্কন প্ৰতিযোগিতাত মইতো সেই চিত্ৰাঙ্কন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু সেই অংশগ্ৰহণ কৰা টাইমত মই তাতে প্ৰথম স্থান ল'বলৈ সক্ষম হৈছিলোঁ আৰু সেই ঠিক চেইম টাইমতেই মোৰ যিটো দাদা আছিলে আৰু সেই দাদাও যাতে পাই আৰু সেই দাদাকো মই তাক একেলগতে ময়ে আঁকি দিছিলোঁ আৰু সিয়ো ঠিক তেনেদৰে দ্বিতীয় পুৰস্কাৰ সি লৈ লয় সেইটো এটা হাঁহিব লগা কথা আৰু ঠিক তেনেদৰে আৰু এবাৰ এনেকুৱা হৈছিলে মোৰ ঘৰৰ ওচৰত মই মানে ভাবি আছিলোঁ যে মই এইবাৰ চিত্ৰাঙ্কন প্ৰতিযোগিতাত পাম আৰু পাম আৰু সেইটো টাইমতে মই সেই তাতে অংশগ্ৰহণ কৰিব নোৱাৰিলোঁ সেইটো মোৰ বৰ বেয়া লাগিছিল আৰু ঠিক তেনেদৰে আৰু এদিন মোৰ ঘৰৰ ওচৰত বিহু যেতিয়া আমাৰ ইয়াত বিহু হয় বিহুৰ মঞ্চত ঠিক তেনেদৰে এটা টাইমত চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ এটা কম্পিটিচন মানে প্ৰতিযোগিতা হয় আৰু সেই প্ৰতিযোগিতাত মইয়ো অংশগ্ৰহণ কৰিছিলোঁ সেইটো ক'ব গ'লে দুহেজাৰ এঘাৰ চনত হ'ব আৰু সেই টাইমত মই যেতিয়া অংশগ্ৰহণ দুহেজাৰ এঘাৰ বা দুই হেজাৰ ন চনত হ'ব তাত অংশগ্ৰহণ কৰা টাইমত সেই সেই টাইমতো মই তাতে ছেকেণ্ড স্থান পাইছিলোঁ মানে দ্বিতীয় স্থান আৰু ঠিক তেনেদৰে মই বিভিন্ন স্থানত মই চিত্ৰাংকন প্ৰতিযোগিতা কৰি পুৰস্কাৰৰ মানে ল'বলৈ সক্ষম হৈছিলোঁ আৰু একবাৰ মই গুৱাহাটীৰ যিটো পাব্লিক স্কুল আছে গুৱাহাটীৰ পাব্লিক স্কুলৰ তাতে মানে বিভিন্ন ধৰণৰ ইস্কুলবিলাকে পাৰ্টিচিপেট কৰিছিল আৰু মানে অংশগ্ৰহণ কৰিছিল আৰু সেই প্ৰতিযোগিতাত মইয়ো অংশগ্ৰহণ কৰিছিলোঁ কিন্তু সেই অংশগ্ৰহণ প্ৰতিযোগিতাত মই কোনোধৰণৰ পুৰস্কাৰ পাবলৈ সক্ষম হোৱা নাছিলোঁ যদিও হোৱা নাছিলোঁ তাত যিহেতু মই চিত্ৰাঙ্কন কৰিবলৈ অংশগ্ৰহণ কৰিছিলোঁ আৰু সেই অংশগ্ৰহণ কৰাৰ টাইমত মই নিজকে বৰ সৌভাগ্য অনুভৱ কৰিছিলোঁ কাৰণ যে ভাল লাগিছিলে যে মই চিত্ৰাঙ্কন প প্ৰতিযোগিতাত ইমান কেইজন ল'ৰা ছোৱালীৰ মাজত বা ইমান প্ৰতিযোগিতাৰ মাজত প্ৰতিযোগিতা সকলৰ মাজত মই অংশগ্ৰহণ কৰিব পাৰিছিলোঁ আৰু সেই অনুভৱতো মই আপোনালোকৰ ওচৰত চেয়াৰ কৰিলোঁ মানে জনালোঁ আৰু ঠিক তেনেদৰে চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ যোগেদি মই এজনী এবাৰ ছোৱালী এজনী ভাল পাইছিলোঁ ভালপোৱা টাইমত সেই ছোৱালীজনীৰ মানে মোক যেতিয়া এৰিব টাইমত মানে তাই মানে তাইৰ লগৰ কোনোবা আছিলে সি মানে সন্মুখত মানে চিত্ৰ আঁকে কিন্তু তাইৰ সেই ল'ৰাজনৰ লগত কোনো সম্পৰ্ক নাছিল কিন্তু যদিও নাছিলে তথাপিও মই মানে মোৰ জেদতে মই তাইৰে চেহেৰাটো বা তাইৰ যিটো আকৃতি সেই আকৃতিটো আঁকি দিছিলোঁ আৰু আঁকি দিয়াৰ কাৰণত মোৰ খুব হাঁহি উঠিছিল আৰু সেই দিনটো আজিও মই বৰ মানে ভাবিবলৈ বাধ্য হওঁ ঠিক আছে এইখিনি কৈয়ে সমাপ্ত